প্ৰযুক্তিয়ে মোক খেতি বাতি মাছ ধৰা পশুপালন দুগ্ধ উৎপাদন কৃষিত কেনেদৰে কৰিব লাগে সেইসমূহ শিকাই মোক বৰ সহায় কৰিছে প্ৰযুক্তিৰ সহায়ত মই খেতি বাতিত কেনেধৰণৰ ঔষধ প্ৰয়োগ কৰিব লাগে কেনেদৰে খেতিবোৰ বচাব লাগে আদি শিকিব পাৰিছোঁ প্ৰযুক্তিৰ সহায়ত মাছ ধৰা বা মাছ উৎপাদন কৰাৰ কেনেধৰণৰ ঔষধ বা কেনেধৰণৰ খাদ্যবস্তু প্ৰদান কৰিব লাগে সেইবোৰ শিকিছোঁ প্ৰযুক্তিৰ সহায়ত পশুসমূহৰ যেতিয়া কোনো ধৰণৰ বেমাৰ হয় বা পশুসমূহক কেনেদৰে খাদ্য উপলব্ধ দিব লাগে সেইয়া মোক প্ৰযুক্তিয়ে শিকাইছে দুগ্ধ উৎপাদনৰ সহায়ত প্ৰযুক্তিয়ে মোক শিকাইছে এজনী গাইক কেনেধৰণৰ খাদ্য প্ৰচ প্ৰদান কৰিলে অধিক মাত্ৰাত দুগ্ধ উৎপাদন হ'ব সেইয়া মোক প্ৰযুক্তিয়ে শিকাইছে কৃষিতো মোক প্ৰযুক্তিয়ে বহুখিনি জ্ঞান দিছে কেনেদৰে কৃষিত পানী দিব লাগে কেনেদৰে কৃষিসমূহ বচাব লাগে আদি সকলোবোৰ মোক প্ৰযুক্তিয়ে শিকাইছে প্ৰযুক্তিৰ সহায়ত খেতি বাতি কৰা মাছ ধৰা পশুপালন কৰা দুগ্ধ উৎপাদন কৰা আৰু কৃষিকাৰ্য্য কৰা এই আটাইবোৰ এতিয়া সহজ হৈ পৰিছে